হয় ধান অসমৰ প্ৰধান খেতি বুলিয়ে ক'ব পাৰি ধানৰপৰা চাউলেই হয় আৰু ধৰক এই চাউল অসমৰ এই মানুহৰেই প্ৰধান খাদ্য আৰু সেয়েহে অসমৰ প্ৰায়সংখ্যক লোকেই ধানখেতিয়ে কৰে ধানখেতিৰ বাবে ধৰক পলসুৱা মাটিৰেই আৱশ্যক পলসুৱা মাটিত ধানখেতি কৰিলে বেছি উৎপাদিত হয় বুলি কয় আৰু আগতে মানুহে মানে গৰু বা মৈ নাঙল যুৱলি আদিৰ দ্বাৰাই পথাৰত হাল বাই খেতি কৰিছিল বৰ্তমান সেইবিলাক লুপ্তই হৈছেগৈ কিন্তু বৰ্তমান প্ৰযুক্তিবিদ্যাৰ উন্নতিৰ বাবে ধৰক বহুতো বিভিন্ন ধৰণৰ টেক্টৰ পাৱাৰ টিলাৰ বা আৰু অন্য ধৰণৰ আছে সেইবিলাকেই হাল বাই খেতি কৰিব লৈছে আৰু ধৰক অসমত মানে প্ৰধানকৈ শালি আৰু আহুধানৰ খেতিয়ে কৰে আমাৰ ইয়াত প্ৰায় শালিধানৰ খেতিটো বেছিভাগ কৰে আৰু বহাগ জেঠ মাহত ধৰক কঠীয়া সিঁচা হয় এই সেই কঠিয়া আকৌ আহাৰ শাওণতে বোকা পানী তাত মানে গচকি তাত হাল বাই আকৌ সেই ৰুৱা হয় সেই কঠীয়া ডাঙৰ হওঁতে চল্লিছ পঞ্চল্লিছ দিন মান সময় লাগে আৰু ধৰক আঘোণ মাহত আকৌ ধান পকে আৰু ইয়াক মানে কাটি আনি ঘৰলৈ অনা হয় ঘৰত মৰণা মাৰি আকৌ চপাই সামৰি সোতৰি ভঁৰালত থোৱা হয় এই ধানৰপৰাই ধৰক চাউল হয় আৰু এই চাউলৰপৰাই ভাতৰ লগতে অন্য ধৰণৰ বহুতো পিঠা পনা বনোৱা হয় আৰু এই ধানখেতি ওপৰত আমাৰ প্ৰায়বিলাক মানুহেই নিৰ্ভৰ কৰে কৰিয়েই বহুতো মানুহেই জীয়াই থাকিবলগীয়া হৈছে